মোৰ প্ৰিয় অসমীয়া লেখক বুলি ক'বলৈ গ'লে কেবাজনো আছে তাৰে ভিতৰত মই মামণি ৰয়চম গোস্বামীৰ কথা কওঁ তেখেত খুব এজন সুন্দৰ ব্যক্তিত্ববানৰ গৰাকী আছিল আৰু তেখেতৰ আচল নাম বা ছদ্মনামহে আমাৰ মামণি ৰয়চম গোস্বামী তেখেতৰ আচল যিটো নাম সেইটো হৈছে ইন্দিৰা গোস্বামী তেখেতে বিভিন্ন ধৰণৰ কাব্য লিখিছে কবিতা লিখিছে আৰু বিভিন্ন ধৰণৰ তাৰ বাবে সেই কাব্য বা কবিতা লিখাৰ বাবদ তেখেতে বিভিন্ন ধৰণৰ সন্মানো আমাৰ লাভ কৰিছে তাৰে ভিতৰত কেইখনমান খুব জনপ্ৰিয় কাব্যৰ নাম হৈছে মামৰে ধৰা তৰোৱাল দঁতাল হাতী আৰু উঁয়ে খোৱা হাওদা ইত্যাদি তাৰপিছত আমাৰ তেখেতৰ খুব জনপ্ৰিয় কবিতা কেটামানৰ নাম হৈছে আমাৰ যাত্ৰা ইত্যাদি আৰু তেখেতে বহুতখিনি আমাৰ আমাৰ পুৰস্কাৰ পাইছে যেনে সাহিত্য একাডেমী বটা যেনে আমাৰ জ্ঞানপীঠ বঁটা ইত্যাদি